কোনে কোনে কৈছে

অ অসমীয়া বিহু কিতাপ বুলিলে আৰু সেইটো এটা ডাঙৰ অসমত সেই বিহুকেইটাত অসমৰ বিহু বুলি কওঁতে অসমীয়া জাতিৰ তিনিটা বিহু আছে আমাৰ ব'হাগ বিহু কাতি বিহু মাঘ বিহু এই আটাইতকৈ ৰঙা ৰঙীন বিহু হ'ল ব'হাগ বিহুটো ব'হাগ বিহুটোত আমাৰ আগদিনাখন গৰু গা ধুৱাব গৰুক গা ধুৱাওঁতে আমাৰ চাট মালি বনাব তাত হালধি হালধি লাগিব থেকেৰা লাগিব বেঙেনা লাগিব তেনেকৈ দুডালমান বাৰী চিলাই লৈ পেলাই তাত সঁচি চিলাব লাগিব চিলাই দীঘলতি পাত লৈ গৰুক নোৱাই ধুৱাই সেই গৰুকখিনি গা ধুৱাব গৈ গৰু বিহু তাৰপৰা মানুহৰ বিহুৰ দিনাখন মানুহে নতুন সাজ পাৰ পিন্ধি কৰি পিঠা পনা চিৰা সান্দহ যি যেনেকৈ কৰে গৃহস্থই বিহু দিলে সেই আমাৰ পোন্ধৰ দিনৰ পৰা প্ৰতিঘৰ মানুহৰ সেইখিনি কৰা মেলা সেইখিনি বৰ ইচ্ছা নতুন সাজ পাৰ পিন্ধিব গছ পাতে বোলে বাকলি সলায় সেইকাৰণে আমাৰ অসমীয়া এটা নিয়ম নিয়ম আছে ব'হাগ বিহুৰ দিনাখন নতুন সাজ পাৰ পিন্ধিব লাগে বুলি সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে ঘৰৰ বৃদ্ধৰ কাৰণে যি পৰিমাণে পায় সেইখিনি সদায় গোটাই আমি থ'ব ঘৰৰ মানুহে সেইখিনি পৰিধান কৰি পেলাই তেওঁলোকে হেৰি কি কয় গোটেই দিনটো পিঠা পনা খাই কটায় গধূলিলৈ হুঁচৰি আৰম্ভ কৰিব হুঁচৰি মানে গাঁৱৰ ডেকা বুঢ়া আগতে আছিলে আগতে ডেকাখিনিয়ে বা বৃদ্ধখিনিয়ে গোৱা হুঁচৰি আছিলে আজিকালিতো এইটো যুগতো পৰিৱৰ্তন হৈছেতো গতিকে আমাৰ ল'ৰাৰ পৰা ছোৱালীলৈকে সকলোৱে গোট খাই পেলাই ল'ৰাখিনিয়ে ধূতি গামোচা টঙালি ঢোল পেঁপা সুতুলি এইখিনি লৈ ওলাব ছোৱালীখিনিয়ে মুগা মেখেলা পিন্ধিব মুগা চাদৰ পিন্ধিব খোপা বান্ধিব খোপাত কপৌ ফুল আৰিব খোপাত গুজি পেলাই হাতত জেতুকা লাগিব সেইখিনি লৈ গধূলি হুঁচৰি নাম গাব হুঁচৰি আগ হয় গাঁৱৰ যিজন বৃদ্ধ সদায় সেইজনক সন্মান জনাই হুঁচাৰিখিনি আৰম্ভ কৰিব পদ দিব বিহুনাম গাব আমাৰ যিবোৰ পদ ঘোষা সেইখিনি অলপমান মানে ক'বলৈও মন যায় হেৰিতে বোলে সৰু সূতা চেলেঙখনি বৈ দিয়া সৰু ভনী তাকেই লৈ বিহু মাৰি বিহু লৈ যাওঁ তেনেকৈ পদ জুৰিব আকৌ এই সৰু ভনী ফুল ফুলি আছে এই সৰু ভনী নাচোঁ নাচোঁ লাগে এইদৰে মানে যোজনা দিব গাব পেঁপা ঢোল সেইখিনি লৈ পেলাই সেই ৰাতিপুৱা এসপ্তাহমান যদি খেতিত হেৰি কৰিব তাৰপিছত আমাৰ কাতি বিহুটো আহে কাতি বিহুটো হৈছে খেতিয়কৰ লগত জড়িত খেতিৰে ধানে ধৰে সেই ধৰাখিনি যেতিয়া ধান মেলে সেইখিনিত হয়তো পোক পৰুৱাই নষ্ট কৰিব পাৰে সেইদৰে বুলি পথাৰত গৈ পেলাই বন্তি জ্বলাব আৰু কাতি বিহুৰ দিনাখন আমাৰ সাধাৰণতে প্ৰত্যেক মানুহৰ ঘৰত আৰু এটি তুলসী পুলি ৰোৱাৰ নিয়ম এই তুলসীৰ তলত সৰু সৰু ল'ৰা ছোৱালীখিনিয়ে বন্তি জ্বলাব বুট মগু নাৰিকল ফল মূল গোটাব গোটাই কৰি গধূলি পৰত আমাৰ ল'ৰা ছোৱালীবিলাকে প্ৰতি ঘৰতে যাব এঘৰৰ পৰা আৰম্ভ কৰি প্ৰতি ঘৰতে তুলসীৰ তলে মৃগপহু চৰে তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে ইত্যাদি ইত্যাদি নামখিনি গাই যাব তাত গোঁসাই ঘৰত লগাই বন্তি গোঁসাই ঘৰত গোসাঁই ঘৰত দিনে ৰাতি হৰি নাম ইত্যাদি নাম গাব এটা মানে অঞ্চল মানে অঞ্চল মানে দহ পোন্ধৰ ঘৰৰ এটা চুক থাকে নহয় সেই চুকটোৰ ল'ৰা ছোৱালীখিনিয়ে গাই গাই আহি প্ৰসাদ চ্ৰসাদ তেওঁলোকৰ হয় তেওঁলোকে শেষত গৈ পেলাই আপেলৰ তেওঁলোকৰ ইমান হেৰি ভৰ্তি হৈ আহে মাহ প্ৰসাদ আৰু বিহু ভাতসাজে সেইদৰে কোনোবা মানে অৱস্থা আপোনাৰ কোনোবাই মাছ মাংস কিবা কিবি গোটাই কৰি সেইদিনাখন ভাত খাব ভালকৈ সকলোৱে একেলগে বহি কৰি খোৱাৰ নিয়ম আছে ডাঙৰে বিহু দিনাখন ঘৰৰ সৰুজনে জ্যেষ্ঠজনক সেৱা কৰাৰ নিয়ম আছে ঘৰখনত কেতিয়াবা হয়তো ঠোটা মোজা লাগিব কিন্তু বিহুৰ দিনাখন সকলোৱে বৃদ্ধজনক সেৱা কৰা সেইটো নিয়ম আছে মাঘ বিহুটো আমাৰ ভোগালী বিহু বুলি কয় ভোগালী মানে খেতি চপায় আমাৰ আমাৰ খেতি সামৰিলে আমাৰ পথাৰৰ পৰা জহা ধান বৰা ধান য'ত সেইখিনি আমাৰ অঞ্চলটোৰ মানুহখিনিয়ে মেজি পাতিব মেজি পাতি পেলাই এই মেজিৰ তলতে ভোজ এটা খাব গোটেই দহ পোন্ধৰ ঘৰ মানুহ গোট খাই গোট খাই পেলাই তিনিটা মেজি পাতিব সৰু মেজি মাজু মেজি বৰ মেজি আগতেতো পানী হ'লেও দিব মেজি তলত জুই জলাই তাৰ তলত মিঠা আলু খাব এই আলু নেখালে হেনো গাহৰি হয় বুলি এটা প্ৰবাদ আছে গতিকে কাঠ আলু মোৱা আলু মিঠা আলু এইখিনি খোৱা নিয়ম তাৰপাছত আগতে আৰু এটা নিয়ম আছিলে কিন্তু আজিকালি সেই নিয়মটো অলপমান বদলি হৈ গ'ল ওচৰ চুবুৰীয়াৰ বাৰীত নাৰিকল থাকে ডালিম থাকে এইবিলাক যে ফল মূলবোৰ থাকে দহ পোন্ধৰটা ডেকা ল'ৰা গোট খাব গোট খাই কাৰ ঘৰত হাঁহ পায় কাৰ ঘৰত নাৰিকল পায় কাৰ ঘৰত ডালিম পায় এইখিনি ৰাতিটোৰ ভিতৰতে কেইটামানে গোট খাই আনি মেজি তলত একতা হৈ খায় সেই চুৰ কৰা ঘৰৰ গৃহস্থৰ মেজি ঘৰতে তলতেই খায় সেইটো আমাৰ বৰ আনন্দৰ কথা হৈছিলে আগতে এতিয়া কিন্তু সেই চুৰি কাৰবাৰটো উঠি গৈছে লাহে লাহে চুৰি কা ল'ৰা ছোৱালীয়ে সেই চুৰি কাৰবাৰটো কৰি পেলাই আগবাঢ়িবলৈ বেয়া পায় আৰু পিঠা বনাই থাকোঁতে আগতে এই মাঘ বিহু উৰুকাৰ আগদিনাখন আমি যেতিয়া মানুহে পিঠা বনাই থাকে তেতিয়া সেই পিঠা চুৰ কৰিবলৈও ডেকা এচাম আহে আগতে এইফালে কথা বতৰা পাতি কৰি আৱদ্ধ কৰি থাকিব এইপিনে পিঠা ক'ত থৈছে সেইপিনেদি চুৰি কৰি লৈ গুচি যায় আজিকালি কিছুমান মানে ঢেঁকী নাইকিয়া হৈছে যে পিঠা বজাৰৰ পৰা কিনিবলগীয়া হৈছে সেইকাৰণে পিঠাটো উঠি গ'ল আগতে খৰাহিয়ে হেৰি কৰি হেন্দালিৰ ওপৰত আঁৰি থয় পাছিয়ে পাছিয়ে তিলপিঠা বনাই পেলাই হেন্দালিৰ ওপৰত আঁৰি পেলাই থওঁতে তেওঁলোকে তেতিয়া আজিও সোমাই নতু আগতেই আহি সোমাই সেই ৰেডি হৈ থাকে তেনেকৈ চুৰি কৰি সেইটো এটা বৰ চখ কথা আছিল আৰু তাততো মানে প্ৰতিঘৰ আকৌ মেলি থৈ আহে কৰিবলে খাবলৈ যাতে দিয়ে গাখীৰ খাবলৈ দামুৰী পোৱালীকেইটা মেলি থৈ আহিব জপনা মেলি থৈ আহিব ইঘৰৰ জপনা সিঘৰত দিব সেইদৰে ৰাতিটো আনন্দ উৎসৱ এইবোৰে পাৰ কৰি দিয়ে আৰু দোকমোকালিৰ সময়ত তেওঁলোকে বৰমেজি জ্বলাব বৰমেজি জ্বলাই সকলোৱে তাত তামোল পান দি সেৱা সৎকাৰ কৰিব সেইখিনি প্ৰসাদ খাব প্ৰসাদ খাই মানে কনিষ্ঠজনে জ্যেষ্ঠজনক সেৱা জনাব এই সেৱা জনোৱাৰ আগত এটা এতিয়া বহুদিন প্ৰচলিত নাই এঠাইতহে এতিয়া আমাৰ অসমত হৈছে আগতে মহযুঁজ আছিলে মহযুঁজ চাবলৈ ওলাই যায় মহযুঁজ যিখন গাঁৱৰ মাজত হয় যিখন গাঁৱৰ মাজত মহযুঁজ যুঁজাব লাগে যিজনে যুঁজাব তেওঁ সাতটা মহ যুঁজ ঘূৰায় ৰাতিটোৰ ভিতৰতে সেই ঘূৰাই কৰি তেওঁ পাচদিনাখন মহযুঁজ পাতে আজিকালি মহৰ দাম হ'ল গতিকে সেই মহযুঁজ উঠি গৈছে কুকুৰা যুঁজ কুকুৰা যুঁজটো বাৰু পাতে আৰু কণীযুঁজ এইবোৰ সাধাৰণতে এইখিনি গাঁৱত আমাৰ চলি থাকে আৰু সেইকেইদিনত সঁচাকেই বিহু বুলিলে আমাৰ অসমীয়াৰ গাত তত্ নাই আমাৰ মহিলাসকলে পোন্ধৰ ষোল্ল দিনৰ পৰা চিৰা সান্দহ পিঠা সেইখিনি খুন্দাত ঢেঁকীৰ মাত ইঘৰত সিঘৰত গাঁওখনৰ পৰিৱেশ এটাই মানে বেলেগ কৰি দিয়ে আজিকালিতো বজাৰত পায় আজিকালি মহিলাই সিমানখিনি কষ্ট নকৰিলেও হয় বজাৰত আজিকালি নোপোৱা বস্তু নাই চিৰা পিঠা সান্দহ আৰু আজিকালি প্ৰায় ল'ৰা ছোৱালীয়ে চিৰা সান্দহ পিঠা এইবিলাক নোখোৱা হৈ গৈছে যেতিয়া অকণমান উন্নত হৈছে তেওঁলোকক হজমেই নকৰেইনে কিয়েনে পিঠাগুড়ি বুলি ক'লে তেওঁলোকে বেয়া পায় গতিকে এইখিনি আমাৰ এই বিহুৰ বতৰা আপোনাক জনালোঁ ধন্যবাদ

হ'লনে নাই